হেল্ল' হয় মই নৱজ্যোতি গগৈয়ে ক'লো এই গোলাঘাটৰ পৌৰ নিগম হয় নহয় হয় মানে আমি আমি মানে এটা কাম কৰিছিলোঁ আমাৰ ঘৰৰ ওচৰতে মানে চুবুৰীয়াবিলাকে মিলি কৰি এটা মানে চেলেঞ্জ বনাইছিলোঁ যে কোনে কিমান আৱৰ্জনা গোটাব পাৰে হয় হয় যোনে জিকিব তেওঁ মানে পুৰস্কাৰ দিয়া হ'ব হয় হয় গ্ৰুপ বান্ধি বান্ধি কৰিছিলোঁ আমি আমাৰ গাঁৱৰে ল'ৰা সাতোজন আৰু বয়সীয়া মানুহ তিনিজন আছিলে আমি দহজন মিলি আমাৰ নদীপাৰত যিমান পাৰোঁ সিমান আৱৰ্জনা গোটাইছিলোঁ হয় বিভিন্ন ধৰণৰ আপোনাৰ ধৰক প্লাষ্টিক পাইছোঁ কিছুমানে এইবাৰ মদ খাই বটল পেলাই থৈ যায় সেইবিলাক পাইছোঁ আৰু আপোনাৰ নদী পাৰতে আপোনাৰ বিভিন্ন ধৰণৰ আপোনাৰ খানা বনায় পিকনিক খায়হি আপোনাৰ সেই খৰি হওক আপোনাৰ পাথৰ হওক তেনেকৈ বহুত ধৰণৰ মানে বস্তুবিলাক পাইছোঁ হয় হয় এতিয়া মানে আমি বস্তুখিনি গোটাই হ'ল আৱৰ্জনাখিনি গোটালোঁ এতিয়া মানে সেইখিনি জ্বলাই দিবলৈ বেয়া হৈছে যে বহুত পৰিমাণে ধোঁৱা ওলাব প্ৰদূষণ হ'ব সেইকাৰণে ভাবিছোঁ আপোনালোকে আহি লৈ যাবহি বুলি আশা কৰিছোঁ হয় হয় হয় আপুনি কিমান আপোনালোক কিমান সময়ত আহিব পাৰিব বাৰু দুঘণ্টাৰ ভিতৰত ন ঠিক আছে আমি ল'ৰাখিনিয়ে আমি ইয়াত অলপ সময় ৰখি দিছোঁ আপোনালোকে আহি পালেহি আমাক জনাব হয় হয় হয় হয় মানে আপোনাৰ প্লাষ্টিকো বহুত আছে যে সেইকাৰণে মানে জ্বলাই দিবৰ কাৰণে বেয়া হৈছে ঠিক আছে আপোনালোকে যেতিয়া আহি পায়হি মোক ফোন এটা কৰিব অঁ মোৰ লোকেশ্যনটো শ্বেয়াৰ কৰি দিম বাৰু ঠিক আছে ঠিক আছে হয় তাতকৈ বেছি দেৰি নকৰিব দুঘণ্টাৰ ভিতৰত আহি পাবহি বুলি আশা কৰিলোঁ আৰু অঁ ঠিক আছে বাৰু দিয়ক ধন্যবাদ অঁ